মই মাছ ধৰিও ভাল পাওঁ আৰু মাছ ধৰিবলৈ যাওঁ কেতিয়াবা কিন্তু ধৰি ইমান আনন্দ লাগে ইমান ভাল লাগে মোৰ সৰুৰ পৰা জন্ম জেগাতে নদী আছে নদীত মানে মাছ ধৰিবলৈও যাওঁ আৰু মোৰ দাদাহঁতেও ধৰা দেখো বৰ আনন্দ লাগে আমাৰ নদীখন বহুত সৰুৱে নদী আৰু তাত মাছ ধৰিবলৈ গ'লে বৰ ভাল লাগে আৰু মাছকেইটা ইমান ধুনীয়া মাছ সেই মাছকেইটা ধৰিবলৈ চবে আগ্ৰহ কৰে তাৰপৰা দাদাহঁতৰ পৰা সৰুতে আৰু তাহাঁতি মাছলৈ যায় তাহাঁতি মাছ ধৰা দেখো আৰু তেতিয়া দাদাহঁতৰ পৰা শিকো আৰু ইটি সিটো মাছ ধৰা মেলা তাহাঁতি আকৌ বৰশী টোপাই বহুত ভাল পায় বৰশী পাতি ভাল পায় তেতিয়া দাদাহঁতে বৰশী পতা বৰশী টোপোৱা আমি চাই থাকো চাই পেলাই তাহাঁতি আঁতৰা দেখি আমি মাছ ধৰিবলৈ যাওঁ মাছ ধৰি ইমান ভাল লাগে বহুত ফূৰ্তি লাগে তাতে আকৌ আমাৰ ঘৰত এটা পুখুৰী আছে পুখুৰীটোত ইমান ডাঙৰ পুখুৰী পুখুৰীটোত ডাঙৰ ডাঙৰ মাছ দেউতাহঁতে দাদাহঁতে জীয়াই থয় তাৰপিছত আৰু যেতিয়া মানে বাৰিষা হৈ যায় হৈ যোৱা পাছত আমি দেউতাই কয় মাছ ধৰোগৈ বৰশী এটা আনা বুলি কয় তেতিয়া দেউতাই বৰশীটো লৈ যায় আৰু বৰশীটো টোপায়গৈ দেউতাই এইফালে টোপোৱা দেখি আমি এইফালে টোপাবলৈ লাগিয়ে যাওঁ দেউতাই মাছ নানেই আমি তাৰ আগতেই আনো নহয় ডাঙৰ ডাঙৰ মাছ একদম বৰালি মাছ থাকে ৰূপচন্দা থাকে মানে ডাঙৰ ডাঙৰ মাছ ইমান ধুনীয়া ধুনীয়া মাছ দেখিলেই একদম ভাল লাগে খাবলৈ বহুত সোৱাদ সেই তাৰ মানে দেউ সদাই মাছৰ সেইয়াত থকাৰ কাৰণে মাছ ধৰি ভালো পাওঁ আৰু চখ এটা বহুত ডাঙৰ চখ মাছ ধৰাটো বেয়া নিচা তাৰমানে বহুত ডাঙৰ নিচা হয় এতিয়া মই সৰু আছিলো তেতিয়া আৰু ঘৰত থাকোতে মাছৰ নিচাটো বৰ বেয়া ধৰণে লাগি গ'ল লাগি ত' যোৱা পাছত মোৰ ভাগ্য ভাল কিবা এটা মোক যিখন ঘৰলৈ এতিয়া বিয়া দিলে সেই বিয়া দিয়া ঘৰখনৰ ওচৰতে এটা পুখুৰী আছে বিৰাট ডাঙৰ এটা ৰজাদিনীয়া পুখুৰী আছে সেই পুখুৰীটো পাৰতে মোৰ ঘৰ সেই তাতো এতিয়া বাৰিষা হ'লে মানে ডাঙৰ ডাঙৰ শ'ল মাছ আৰি মাছ মাগুৰ মাছ ডাঙৰ ডাঙৰ এইবিলাক চেঙা মাছ তাৰপিছত মানে ডাঙৰ ডাঙৰ মাছ আৰু বৰালি চৰালি বহুত ডাঙৰ ডাঙৰ মাছ ইয়াত শাল মাছ লৈকে আছে কাছও কেতিয়াবা ওলায় তাৰপৰা মানে ধৰিবলৈ যাওঁ ইমান ডাঙৰ মাছটোতো আমাৰ ধৰাৰ অভ্যাসে নাই কিন্তু কি হ'ব ওচৰতে দলং এখন আছে দলংখনত উঠি লৈ পেলাই কি কৰো আটাৰ টোপ লৈ পেলাই বৰশী লৈ পেলাই মাছ ধৰাটো এটা ডাঙৰ চখ নহয় মাছ বৰশীটো লৈ পেলাই তাত মানে আটাটো সানি পেলাই তাত লাডু এটা অকণমানি লগাই পেলাই বৰশীটো আগত টোপাও টোপালেমানে তাত কি মাছ কান্দুলী মাছ আহে ডাঙৰ ডাঙৰ কান্দুলী মাছ আহে তাৰপিছত মাগুৰ মাছ ডাঙৰ ডাঙৰ মাগুৰ মাছ এবাৰ মই যিমান ডাঙৰ এটা মাগুৰ মাছ ধৰিছিলো কমেও দুই কেজিমান ডাঙৰ হ'ব মাগুৰ মাছটো মানে দাঙিব পৰা নাই ইমানে ডাঙৰ মাছটো ইমানে ফূৰ্তি লাগিছে মাছটো ধৰি মই যেন মাছটো একেবাৰে মানে ধৰোতে ইমান খোৱাতো বাদেই ইমানে মানে ফূৰ্তি লাগিছে এই মাছটো মানে ইমান ডাঙৰ মাছ ধৰি গোটেই চিঞৰ বাখৰ কৰিছো গোটেই ওচৰ পাঁজৰ সকলো ৰাইজ ওলাই আহিছে কি মাছ কি মাছ বুলি ধৰি সুধিছে মই তেতিয়া আৰু ভালকৈ মাছটো দেখাই নাই মাছটো ধাপকৈ পেলাইহে দিছো আৰু পেলোৱা পাছত ইমান ফূৰ্তি লাগিছে মানে খোৱাতো মানে পাছৰে কথা আৰু ওচৰ চুবুৰীয়া গোটেই মানুহ চাপি আহিলে দেখি আচৰিত মানিছে আ তুমি ইমান ডাঙৰ মাছ ধৰিলা তোমাৰ মাছ ধৰাত বহুত চখ ম মোৰ সৰুৰ পৰাই বহুত চখ মাছ ধৰাটো মানে